হয় বাইদেউ ভাল নে চিনি ছাগৈ পোৱা নাই নহয় মই হয় মই বৰঙাবাৰীৰ পৰা কৈ আছিলোঁ তাকে বিহু বুলি বিহু আহিছে অঁ আপোনাৰ দোকানখনৰ কথা বাৰু শুনিয়ে আছিলোঁ তাকে কাপোৰ কেইযোৰমান চাবলৈ যাম ভাবিছিলোঁ কেনেকুৱা যে মোক মুগা কাপোৰ এযোৰ লাগিছিলে হয়

কেনেকুৱা বা দামবিলাক কোনটো প্ৰডাক্টৰ কেনেকুৱা আছিলে অকণমান জনাব নেকি হয়

মানে মোৰ মিডিয়ামটোৱে হয় আৰু ধৰক এতিয়া বিহু বুলি লাগেই নহয় অকণমান পিন্ধিবলৈও নতুন কাপোৰ মন যায় ভাল তাকে অকণমান বেছিয়ে কৈ আছে নেকি আপুনি বাইদেউ তাকেহে তেতিয়া আপুনি থাকিব ছাগৈ এইকেইদিনত তেতিয়া ঠিক আছে আপোনাৰ দোকানখন কোনকণত হয় হয় আপোনাৰ নামটো শুনি আছোঁ বাৰু তাত ভাল বস্তু পায় বা কিবা তেনেকৈ কৈ আছে যে সেইকাৰণে আপোনাৰ নাম্বাৰটো লৈ মই কন্টেক্ট কৰিলোঁ হয় ঠিক আছে হয় হয় এতিয়া লগ পাই আছোঁ আপোনাক